ভাৰতীয় চলচ্চিত্ৰৰ বিষয়ে ক'বলৈ গ'লে মোৰ আগৰ দিনৰ চিনেমাবিলাক বহুত ভাল লাগে তেতিয়া গ্লেমাৰটো কম কিন্তু কাহিনীবিলাক বহুত মানে মনোগ্ৰাহী ঘৰৰ সকলোৱে একেলগে বহি চিনেমাখন উপভোগ কৰিব পৰা হয় লগতে তাৰ গানবিলাকো বহুত অৰ্থপূৰ্ণ শুনিও ভাল লাগে কম মিউজিকত থাকে সেইটো কাৰণেও ভাল লাগে আৰু আজিকালিৰবিলাকো ভালেই বেয়া বুলি নকওঁ কিন্তু অলপ মিউজিকৰ চিষ্টেমটো অলপ হাই হৈছে আজিকালি উন্নত হৈছে গতিকেলৈ অলপতো হেৰি হ'বই আৰু হাই লেবেলৰ চিনেমা বুলি ক'বলৈ গ'লে আজিকালিৰ চিনেমাও বহুত ভাল চিনেমা আছে তাৰ মাজততো বহুতেই চাইছোঁ তাৰ মাজত মোৰ ভাল লগা চিনেমা বহুতো আছে মই আগৰ দিনৰ চিনেমাবিলাকৰ নামবিলাক সিমান ভালদৰে মনত নাই যদিও চাইছোঁ কিছুমান চিনেমা তাৰে ভিতৰত কুচ কুচ হোতা হ্যে চিনেমাখন মোৰ বহুত প্ৰিয় চিনেমা আৰু মোৰ তেনেকৈ বহুতো আছে তেনেকুৱা চিনেমা অমিতাভ বচ্চনৰ চিনেমা চাই মই বহুত ভাল পাওঁ আৰু তেনেকৈ পুৰণা শিল্পীবিলাকৰ চিনেমা প্ৰায় মই চাওঁ ভাল লাগে চাই কভি খুচি কভি গম চিনেমাখন চাই মই বহুত ভাল পাওঁ মই সেইখন চাই হেঁপাহে নপলায় সেইখন চাই থাকিবই মন যায় তাৰ গানবিলাকো মোৰ ভাল লাগে ঠিক তেনেকৈ গায়কবিলাকৰ ক'বলৈ গ'লে কিশোৰ কুমাৰৰ গান শুনি ভাল পাওঁ মই পুৰণা গানৰ ভিতৰত লতা মঙ্গেশকাৰৰ গানো ভাল পাওঁ লতা মঙ্গেশকাৰৰ গানৰ ভিতৰত মই ক'বলৈ গ'লে প্ৰায় গানেই শুনি ভাল পাওঁ তাৰ ভিতৰত মোৰ এটা গান মোৰ বহুত ভাল লাগে সেইটো হৈছে এক প্যাৰ কা নাগমা হ্যেই গানটো মই বহুত শুনো শুনি ভাল লাগে তেনেকৈ কিশোৰ কুমাৰৰ গানৰ ভিতৰতো ক'বলৈ গ'লে ক'ৰা কাগজ কা য়্যে মন মেৰা এই গানটোও মই বহুত ভাল পাওঁ প্ৰায় শুনি থাকোঁ মানে তেনেকৈ বহুতো গান আছে তেনেকৈ ভাল পোৱা কিন্তু এতিয়া মই ইমানখিনি মনলৈ অহা নাই শুনি থাকোঁ আৰু তাৰপিছতে চিনেমাৰ ভিতৰত নতুন চিনেমাবিলাকো মোৰ ভালেই লাগে বাৰু বেয়া নেলাগে আৰু প্ৰিয় গায়ক বুলি ক'বলৈ গ'লে এতিয়া মোৰ লতা মঙ্গেশকাৰৰ গানো ভাল লাগে কিশোৰ কুমাৰৰ ভাল লাগে কুমাৰ চানুৰ গানো ভাল লাগে নতুন প্ৰজন্মৰ ভিতৰত মোৰ শ্ৰেয়া ঘোষালৰ গান ভাল লাগে আৰু তেনেকৈ আমাৰ অসমীয়া ক'বলৈ গ'লে ভূপেন হাজৰিকাদেৱৰ গানতো সকলোৰে প্ৰিয় মোৰো প্ৰিয় তেনেকৈ নতুন প্ৰজন্মৰ ভিতৰত ক'বলৈ গ'লে জুবিন গাৰ্গৰ গান ভাল লাগে তেনেকৈ বিহু বিহু যোনবিলাকে বিহু গায় বিহু গানবিলাকো ভাল পাওঁ ভিতালী দাসৰ বিহু গীত ভাল লাগিছিলে তেনেকৈ বহুতেই ভাল লাগে এতিয়া বৰ্ণালী কলিতাৰ গানো শুনি ভাল পাওঁ বিহু গানবিলাক তেনেকুৱা বহুত আছে যিবিলাক নেকি শুনি থাকিলে হেঁপাহেই নপলায় শুনি থাকিবৰ মন যায় আৰু মই গান শুনি এনেও ভালেই পাওঁ সেইকাৰণে মই প্ৰই প্ৰত্যেকটো ভাল লগা গীতেই মই উপভোগ কৰোঁ আৰু চিনেমা গান বৰ্তমান মই কালিও এখন চিনেমা উপভোগ কৰি আহিছোঁ ৱাইড এংগল বুলি অসমীয়া চিনেমা তপন দাস দাদাৰ ভাগৰ তেখেতৰ অভিনয় মোৰ বহুত ভাল লাগে আৰু মই কালি চাই আহিছোঁ তাত জুবিন গাৰ্গেও অভিনয় কৰিছে বহুত ভাল চিনেমা চাই ভাল লাগিলে